হেল্ল' দাদা হয় দাদা হয় হয় এইটো লখিমপুৰতে লাগিছে অঁ হয় হয় হয় আপুনি কওকচোন আপোনাক কেনেধৰণৰ মাছ লাগিব

হয় হয় হয় আপোনাক ৰৌ মাছ আৰু গৰৈ মাছ লাগিব কোনটো মাছ আপোনাক কিমান পৰিমানত লাগিব ঠিক আছে ঠিক আছে ৰৌ মাছ ত্ৰিশ কেজি গৰৈ মাছ দহ কেজি ঠিক আছে দাদা হ'ব আপোনাক কিমান তাৰিখে লাগিব দাদা আপোনাক কিমান তাৰিখে লাগিব দাদা সোতৰ তাৰিখে লাগিব ঠিক আছে ঠিক আছে হয় হয় মানে যিহেতু এতিয়া আপুনি সৰহকৈ কিনিব গতিকে আপোনাক নিশ্চয় আমি দাম কমাই দিম আমি ৰৌ মাছ সাধাৰণতে কেজিত দুশ টকাকৈ বিক্ৰী কৰোঁ কিন্তু আপুনি যিহেতু সৰহকৈ কিনিব গতিকে আপোনাক প্ৰতি কেজিত ডেৰশ টকাকৈ মই ৰৌ মাছ দিব পাৰিম আৰু গৰৈ মাছ বুলি ক'লে আপুনি আমি প্ৰতি কেজিত চাৰে তিনিশ টকাকৈ বিক্ৰী কৰোঁ কিন্তু আপোনাক আমি গৰৈ মাছ তিনিশ টকাত দিব পাৰিম হয়ে নিশ্চয়কৈ যদিহে আৰু অলপ কমাব পৰা যায় তেতিয়া আমি নিশ্চয় চাম আমি মাছটো সাধাৰণতে নৈ আৰু গাঁৱৰ পুখুৰী এই দুটাৰ পৰাই আমি উঠাও আমি বাহিৰৰ মাছ নানো হয় হয়

হয় কোৱালিটি একদম ভাল আহিব দাদা হয় হয় ঠিক আছে মই যিমান পাৰোঁ চেষ্টা কৰিম এক কেজি বা এক কেজিতকৈ ওপৰৰ মাছ আপোনাক দিবলৈ হয় মই সম্পূৰ্ণৰূপে চেষ্টা কৰিম মাছ যাতে এক কেজি বা এক কেজিতকৈ যাতে ওপৰৰ হয় আমাৰ এজন ল'ৰা আছে তেওঁ কাটি মেলি দিয়ে তেওঁ প্ৰতি পিছত তেওঁ এটকাকে লয় আৰু সেইমতে যদি আপুনি চাই তেতিয়া আপোনাৰ আঢ়ৈশ ৰ পৰা তিনিশ টকাৰ ভিতৰত কটা মেলাৰ চাৰ্জটো হৈ যাব লাগে হেল্ল' শুনিছানে হয় সেই কটা মেলাটো ফ্ৰী নহয় যিহেতু সেইটো আমাৰে এজন ল'ৰা এজনে কৰে আপুনি সোতৰ তাৰিখে ৰাতিপুৱাই আমাৰ পৰা নিবহি পাৰিব যিহেতু আমি খুব সোনকাল হয় হয় আমি ৰাতিপুৱা সাত বজাৰ পৰাই দোকান খোলো হয় হয় মোৰ এইটো নম্বৰতে ফোন পে' আছে আপুনি ফোন পে'ত মোক আগধনটো দি থব মই বাকীখিনি ব্যৱস্থা কৰি থম হয় যদিহে আপুনি মা ফোন পে'ৰ যোগেদি যদি পইচাটো আগবঢ়াই মই তেতিয়া আপোনাক হোৱাটচআপৰ যোগেদি এখন কুপন এখন দিব পাৰিম হয় হয় দাদা